মানে বাগিচাতো আমি চবে ভাল পাওঁ ফুল আমি চবে ভাল পাওঁ ত' মোৰ লগতে আমাৰ ঘৰৰ চবে মানে ফুলৰ প্ৰতি আগ্ৰহী হ'লে যতে যি পায় ফুল হওক ফুল যি ফুল পায় আৰু ভাল হওক বেয়া হওক চব মানে আমাৰ ঘৰত আনে আমাৰ বাগিচা আছে চবে ৰোৱে আৰু প্ৰতিপালনো কৰে ৰুলে নহ'ব ভালকে ৰাখিব লাগিব পানী দিয়ে ভালকে সাৰ পানী দিয়ে ভালকে ৰাখে চাফা কৰি ৰাখে ধুনীয়া কৰি ৰাখে বাগিচাখন সকলোৱে ভাল পায় বাগিচা সকলোৱে ফুল ভাল পায় যোনে যেনেকে যায় বাহিৰলৈ চবে ভাল ফুল পালে হওক যেতিয়াই হওক সুবিধা পালেই লৈ আহে ঘৰত ৰোৱে আৰু ভালকৈ কিছুমান টাবতো ৰোৱা হয় কিছুমান ডাঙৰ ডাঙৰ ফুল মাটিতো ৰোৱা হয় ভালকৈ বহুত ধুনীয়াকৈ ফুলে পিছত প্ৰতিপালনো কৰে ফাৰ্ষ্টটো কক'পিট দিয়া হয় বা গোবৰ পানী এইবিলাক দিয়া হয় গোবৰ ভাল সাৰ দিয়া হয় সেইবিলাকেৰে ভালকে ফুলটো ভালে থাকে তেনেকে ৰোৱে ফুল বহুত ধুনীয়া লাগে ফুল চবে সেইকাৰণে ভালো পায় ফুলৰ প্ৰতি চবে আগ্ৰহী হয় সেই আৰু কিন্তু ফুল কোনেও নিছিঙে সকলোকে যিমান ফুল লাগে চবকে ভালকৈ পুৱা গধূলি পানী দিয়া হয় ভালকৈ ৰাখে চাফ চিকুণকৈ ৰাখে সকলোৱে ৰাখে অকল এজনে বুলিয়ে নহয় ঘৰত যিমান মানুহ আছে সকলোৱে ফুলৰ প্ৰতি আগ্ৰহী সকলোৱে প্ৰতিপালন কৰে ফুলখিনি ফুল ৰুলে নহ'ব পিছত ফুলটো ভালকৈ যতনো কৰিব লাগিব সেইকাৰণে সকলোৱে জানে কেনেকে ফুল ৰুব লাগে কেনেকে কি কৰিব লাগে এইয়ে আৰু ফুল যিকোনো ফুলে ধুনীয়া সকলো ফুলে ধুনীয়া ভালকৈ ৰাখিলেই হ'ল যাতে মানে ভাল দেখা হৈ থাকে ঘৰৰ চৌহদটো চব ফুল আমাৰ ঘৰত প্ৰায়ভাগ ফুল আছেয়ে ঘৰত চবে যিহেতু ফুলৰ প্ৰতি আগ্ৰহী চবে ফুল ভাল পাই সেইকাৰণে ভাল আৰু ফুল ফুল আমাৰ ওচৰ চুবুৰীয়া চবৰে ফুল আছেয়ে আমাক আমিয়ে অনা দেখি তেওঁলোকৰো ভাল লাগে বা আমি কোনোবাই সুধিলে আমি দিও ফুল কিন্তু আমি ফুল নিছিঙো ফুল নাকাটো ফুলে ধুনীয়া কৰি ৰাখে ঘৰখন তেনেকুৱা আৰু